পাকঘৰত সোমাই নতুন নতুন আপোনাৰ ৰেচিপি বনাবলৈ মনটো যায় কিন্তু বনাই আৰু মানে ঘৰৰ মানুহক খুৱাবলৈও মন যায় মাজে মাজে বনাই বনাই খুৱাওঁ আজিলৈকে বাৰু বেয়া পোৱা নাই ৰান্ধি মেলি আকৌ ঘৰৰ মানুহখিনিয়ে খাই মেলি ভাল পালে মনটো বহুত ভাল লাগে মন যায় আপোনাৰ বেছি টাইমো নাপাওঁ কিন্তু তাৰ মাজতে টাইম উলিয়াই পাকঘৰত সোমাই নতুন কিবা এটা বনাবলৈ মন যায় আৰু নিজেও যিহেতু নেকি খাই ভাল পাওঁ সেইটো কাৰণে ভালধৰণে ভাল নতুন নতুন ৰেচিপি বনাবলৈ চেষ্টা কৰোঁ আৰু ঘৰৰ মানুহখিনিয়ে আকৌ খাই ভাল পালে ক'লেও শুনি ভাল লাগে আকৌ পিছত বনাবলৈ মন যায় মাংস মাংসৰ ৰেচিপিটো বেছি বনাই ভাল পাওঁ তাৰমানে মাংস আপুনি ধৰি লওক বেলেগ বেলেগ ধৰণে বহুত বনাব পৰা যায় ৰেচিপি মাংসৰ আপুনি ঢেৰ আইটেম আছে পেনি ধৰি লওক ড্ৰাই ফ্ৰাই বনালে গ্ৰেভীয়ে বনালে বইলে বনালে ধৰি লওক আকৌ সেইবোৰ আপুনি ড্ৰাই ফ্ৰাইটো বেলেগ ধৰণৰ এদিন বনালে ধৰি লওক গ্ৰেভীটো অলপ বেলেগ টাইপত বনালে আকৌ আপুনি বইলটোৰ লগত আকৌ ন ন আপোনাৰ ইনগ্ৰিদিয়েঞ্চ আকৌ বেলেগ বেলেগ কৰি কৰি বনাই খায়ো ভাল লাগে বাৰু কি বোলেলত বেলেগে খাই খাই ঘৰৰ মানুহখিনিও খাই আৰু ধৰি লওক সুধিলে ভাল লাগে কি দিছিলি কেনেকৈ বনাইছিলি কিন্তু খাই মানে ভাল পালে ভাল লাগে আৰু আৰু এনেই ইমান বেয়া নাপাও বাৰু পাকঘৰত লাগি মেলি মানে নতুন কিবা এটা বনাবলৈ মন গ'লে পাকঘৰলৈ যাওঁ আজি মই আজি মই ৰান্ধিম তেনেকেধৰণে বনাওঁ কিন্তু আৰু মানে কেতিয়াবা অলপ বেছিকেই বনোৱা হয় নতুন নতুন ৰেচিপি হ'লে দুটা তিনটা এনেকৈ বনাই আৰু কোনোবা আলহী আহিলেতো আপোনাৰ ধৰি লওক আৰু অলপ বেলেগকৈ স্পিছিয়েলি আৰু নতুন কিবা আইটেম ৰেপিচি আছে নেকি তেনেকৈ ৰান্ধিবলৈ চেষ্টা কৰোঁ ভালেই লাগে বনাই আৰু খাই আৰু খুৱায়ো ভাল লাগে আৰু ভাল হ'লে আৰু ভাল লাগে আৰু বনাবলৈ মন যায় নেক্সট যাতে আৰু বনাবলৈ মন যায় নতুন নতুন ৰেচিপি তেনেকুৱাই আৰু